হয় ৰাতিপুৱা দৌৰাৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ কাৰণ আছে কি আমাৰ অসম চৰকাৰে বিভিন্ন পৰীক্ষাসমূহ পাতি থাকে পুলিচ এছ আই ছাব ইন্সপেক্টৰ আদি বহুত পোষ্ট আদি থাকে আমাৰ তাতে কিছুমান নিয়ম আছে যে চাৰি মিটাৰ এতে এখন ফিল্ডত চাৰি পাক দৌৰিব দেই আঠ মিনিটৰ ভিতৰত এনেকৈ যদি আমি ডেইলি সদায় যদি দাউৰো ৰাতিপুৱা এদিনতেতো আমি নউৰিম এনেকৈ যদি সদায় এসপ্তাহত প্ৰথম দিনা এপাক দৌৰিলোঁ ছেকেণ্ড দিনা দুপাক দৌৰিলোঁ এনেকৈ এনেকৈ এনেকৈ এসপ্তাহ পিছত তিনিপাক দৌৰিলোঁ এনেকৈ এনেকৈ চাৰিপাক দৌৰিলোঁ এনেকৈ এনেকৈ দৌৰি দৌৰি দৌৰি দৌৰি এটা সময়ত আপুনি টাইমমতে আঠপাক দাউৰিব পাৰিব তাৰপিছত এনেকুৱা বিভিন্ন চৰকাৰী পৰীক্ষা হয় য'ত দৌৰাটো অতিকৈ প্ৰয়োজন তেনেকুৱা দৌৰি দৌৰি আপুনি জীৱনত সফল ব্যক্তি এজন হ'ব পাৰে কাৰণ চৰকাৰী আজিকালি নিবনুৱা সমস্যা যিহেতু বহুত এটা চৰকাৰী চাকৰিৰ বাবে বহুত বহুত কম্পিটিশ্যন সেয়েহে আপুনি ৰাতি যদি সদায় নিয়মীয়াভাৱে দৌৰে তেতিয়া আপুনি নিশ্চয় সফল হ'ব আৰু এনেকুৱা এটা ভাল সুযোগ যিসকল নতুন নৱপ্ৰজন্ম আছে তেওঁলোকৰ বাবে ৰাতিপুৱা দৌৰি দৌৰি এটা ভাল সুযোগ তেওঁলোকে পাব পাৰে